হেল্ল' হেল্ল' শুনা নাই

অঁ এতিয়া শুনিছোঁ এতিয়া শুনিছোঁ এই এইখন নেটৱৰ্ক পোৱা নাছিল নেকি অ' ক'ত আছা অঁ অঁ তিনিআলিত কেলে অঁ খবৰ খাতি যেনে তেনে আছোঁ আৰু ঘৰৰ কাম বন কৰি মেলি

বুজিছা নে গতিকেলৈ মানে এই ৰাস্তাটো আজি আমাৰ পদূলি মূৰত ৰাস্তাটো গাঁত হ'ল তাতে কোৰ এখন আনি ৰাইজ যোৱা সুবিধা কেইটামান গাঁত চাত পুতি দিলোঁ হা চৰকাৰ মানে গুৰুত্বইে নিদিয় কথাবোৰ হা গতিকে লৈ চৰকাৰৰ লগত যোগাযোগ এটা কৰি এম এ এম এল এ ডাঙৰীয়া ওচৰতটো মানে এখন ৰাইজৰ সহযোগত এখন পিটিছন দিয়াৰ চিন্তা এটা মনে মনে কৰি আছোঁ মানে ৰাস্তা ডেমেজ হৈছে

মানুহ যাব নোৱাৰে মানুহে আজিৰ যুগত মানুহ এনেকুৱা ৰাস্তাৰও উপৰেদি নাযায় এইখনে আমাৰ গণতন্ত্ৰ সেইখনে আমাৰ চৰকাৰ তাকে মনে মনে পথাৰত থাকোতে এই কথাবোৰ ভাবি আছো দেই বুজি পাইছা নে অঁ কোৱা চােন সেইটোৱে আকৌ অঁ

একদম সঁচা কথা কৈছোঁ একবাৰে সঁচা কথা কৈছোঁ মানে আমাৰ এই ৰাস্তাটোৰ বিশেষকৈ বেয়া হৈছে কি এই ডামপাৰ আৰু ট্ৰেক্টৰ এনেকুৱা ধৰণৰ গাড়ীবিলাক ইমানেই মানে চলিবলৈ লৈছে ট্ৰেক্টৰবিলাক ইমানেই জোৰত যায় ৰাস্তা থাকিলে ব্ৰেইণই কাম নকৰা হৈ যায় ইমানেই ধমধমাই যায় আৰু সিহঁতে মাটি বা শিল কঢ়াই সিহঁতে কোনোদিন এই গ্ৰাম্য় গাঁৱৰ ৰাস্তাটোত শিল কেইটামান মাটি কেইটামান পেলাই থৈ নাহে মালিকবিলাক ইমানেই বেয়া মানুহ বুলি মই ভাবিছোঁ তেওঁলোকে নিজেই যায় সেই ৰাস্তাটো উতি সেই গাঁতবিলাকত মাটি কেইটামান শিল কেইটামান পেলাব নোৱাৰে গতিকেলৈ আমি এটা কাম কৰাই ভাল হ'ব নেকি আমি এটা কাম কৰোঁ কামটো মানে কি আমি এখন মিটিং পাতিম গাঁৱত এখন ৰাজহুৱা সভা পাতিম আৰু সেই ৰাজহুৱা সভাতে আমি এটা সিদ্ধান্ত ল'ম এটা প্ৰস্তাৱ লিখি এটা কপি এম এল এক দিম কপি টু এম এল এ ছেম কপি কপি টু ডি চি কপি টু গ্ৰাম্য উন্নয়নমন্ত্ৰী হা কপি টু বি ডি অ' কপি টু পঞ্চায়ত চেক্ৰেটাৰী এনেকে দিলে বেয়া হ'ব নেকি কোৱা চােন

অঁ হা নহয় সেইটোৱে তাৰমানে সেইটো এটা প্ৰছিডেউৰ ৰাজহুৱা সভাত সিদ্ধান্ত কৰি তাত কেইটামানে প্ৰস্তাৱ লোৱা হ'ব আৰু প্ৰস্তাৱৰ জৰিয়তে যিখন পিটিছন আমি এম এল এক দিম ছেম কপি তাত টেগ মাৰি আমি ডি ছি লে দিম ছেম কপি আমি চিফ মিনিষ্টাৰলে দিম ছেম কপি আমি পঞ্চায়ত ছেক্ৰেটেৰীক দিম

হে গতিকেলৈ মোৰ মোৰ সেইটো মোৰ পাৰ্চনেল চিন্তা ধাৰা হে দেই এতিয়া মই তোমাক হে প্ৰকাশ কৰিছোঁ যদি তুমি আগবাঢ়ি আহা আমি গাঁৱৰ ৰাইজক গোটাই আমি এখন ডাঙৰকৈ ৰাজহুৱা সভা পাতিম

অঁ অঁ অঁ তাকে এতিয়া মানে যেতিয়া ইলেকশ্যন হয় তেতিয়া নেতাৰ প্ৰতাপত ঘৰত মানে থাকিব নোৱাৰি ইমানে ভোট বিচাৰি আহে যিকোনো দলৰে ব্যক্তি অঁ মই তাকে চাইছোঁ দেই মানে নিজৰ ব্যক্তি স্বাৰ্থ সিদ্ধিৰ কাৰণেহে যেন তেখেতলোক জীয়াই আছে মই তেনেকুৱা এটা অনুভৱ হয় কাৰণ যদি মানুহৰ ৰাইজৰ সমাজৰ কথা চিন্তা কৰিলেহেঁতেন তেতিয়াহ'লে আমাৰ আজি এই ৰাস্তাটো এনেকুৱা এটা অৱস্থা নহ'লেহেঁতেন

এই মই বুজি চাওঁ তাৰমানে আজি আগৰবোৰ কৈছে আজি গোপীনাথ বৰদলৈ হওক শৰৎ সিংগই হওক গোলাপ বৰগোঁহাই হওক বিষ্ণুৰাম মেধিয়ে হওক সেই অতীতৰ যিবিলাক চি এম আছিলে

কিন্তু সেইদিনৰ এম এল এ মন্ত্ৰী আৰু আজিৰ এম এল এ মন্ত্ৰী স্বৰ্গ মত্য পাৰ্থক্য আছে দেই বৰ্তমানৰ এম এল এ মন্ত্ৰী আৰু আগৰ এম এল এ মন্ত্ৰী স্বৰ্গ মত্য পাৰ্থক্য আছে আগৰ এম এল এ মন্ত্ৰী মানুহৰ প্ৰতি শ্ৰদ্ধাৰ ভক্তি আছিলে কিন্তু আজি মই আমি দেখি আছোঁ আজিৰ তাৰিখত এম এল এ মন্ত্ৰী মানুহৰ প্ৰতি কোনো শ্ৰদ্ধা ভক্তি নাই মাত্ৰ ধনে বলে বাহু বলে যিকোনো প্ৰকাৰে ভোটটো কিনি নিজে ৰজা হোৱাৰ বাদে আৰু ৰাইজৰ কথা চিন্তা কৰিবলৈ লোকৰ সময় নাই হয় নহয় কোৱা

অঁ অঁ সেইটোৱে অতি সোনকালে পদক্ষেপটো লব

নহয় কথাটো কৈছোঁ কথাটো কৈছোঁ তেতিয়াহে গম পাব আমি ডি চিক বুলি ক'লো ছাৰ এইটো এনেকুৱা তেনেকুৱা কথা আমি যিহেতু ডি চি হ'ল জিলাখনৰ মুৰব্বী গতিকে প্ৰথমে তেখেতক এটা কপি দিলোঁ তাৰপাছত আমি এম এল এ দিলোঁ তাৰ পৰা ডি চিক দিলোঁ তাৰ পৰা বি ডি অ'ক দিলোঁ তাৰ পৰা তেনেকে কপি বিলাক পঞ্চায়ন মন্ত্ৰী বা পি ডব্লিউ ডি মন্ত্ৰীলৈ পঠিয়ালোঁ আমাৰাটো ৰুৰেল ৰুৰেল ৰাস্তা বাৰু এইটো গ্ৰাম্যন মন্ত্ৰীলৈ দিম হে পঞ্চায়ত চেক্ৰেটাৰীক দিম গতিকে তেনেকুৱা এটা পদক্ষেপ অতি সোনকালে ল'লেহে আমি আগন্তুক বাৰিষা আগত যদি আমাৰ এই গাঁওখনৰ এই ৰাস্তাটো কিবা এটা সুৰক্ষা হ'ব নহ'লে আমাৰ কিন্তু নহ'ব কাৰণ আকৌ বাৰিষা পাবহি হা তাৰপাছত কেইদিনমান কুলি চৰাই চিঞৰিবলে আহিব আৰু ভোট দিয়া ভোট দিয়া আমুক দিয়া তামুক দিয়া তাৰ পৰা পাহৰিব গতিকে এইবাৰ আমাৰ গাঁৱখনত হা

নাই নাই

অঁ অঁ নাই সেইটো কাৰণে কৈছোঁ এইটো মানে যি যি যি চিঞৰিব পাৰে হে যি চিঞৰিব পাৰে যি কব পাৰে সি যিকোনো কাম আদায় কৰি আছে গতিকেলৈ প্ৰয়োজন হ'লে আমাৰ মিটিঙত আমি মানে অসমৰ চতুৰ্থ স্তম্ভকো আমি নিমন্ত্ৰণ কৰিম সাংবাদিককো মাতি দিম দেখাব দেখুৱাব লাগিব যে আপোনালোকে চাওঁক যুগ যুগ ধৰি আমি ভোট দি আহিছোঁ এম এল এ বনাই আহিছোঁ পঞ্চায়তৰ প্ৰেজিডেণ্ট বনাই আহিছোঁ কাউন্ঞ্চিলাৰ বনাই আছোঁ জেড পি চি বনাইছোঁ হে গতিকেলে আমাৰ এই মানুহখিনিৰ প্ৰতি তেওঁলোক কি দায়বদ্ধ নহয় নেকি তেওঁলোক কি ৰাইজৰ মানুহ নহয় নেকি তেওঁলোক ইমান আবেদন নিবেদন আগতে কৰাৰ পাছতো আজিলে আমাৰ ৰাস্তাটো নহ'ল এতিয়া আপোনালোকে এই কথাটো আপোনালোকৰ চেনেলৰ যোগেদি যদি যায় তেতিয়া অসমৰ ৰাইজে গম পাব অসমৰ সকলে গম পাব তেতিয়া ভাল হ'ব বুলি মই ভাবিছোঁ কোনোবা সাংবাদিকো আমি নিমন্ত্ৰণ কৰিম কিন্তু কথাটো আমি প্ৰথমতে দুই চাৰিজনৰ মাজত আলোচনা কৰি লোৱাৰ পাছত আমি ৰাজহুৱা সভাত সিদ্ধান্ত কৰিম সেই সেই ৰাজহুৱা সভাত প্ৰস্তাৱ ল'ম আৰু সেই প্ৰস্তাৱটো প্ৰতিটো পঠিয়াম আৰু প্ৰেছ মিটটো আমি দিম বুজি পাইছ নাই এনেকে কৰিলে বেয়া হ'ব নি হে

তুমি কি ভাবিছা এতিয়া হা

নহয় নহয় নহয় মিটিংখন দি ল'ব লাগিব মিটিংখন দি ল'লে বস্তুটো চিজিল হ'ব তেতিয়াহে গম পাব ৰাইজেও আৰু ৰাইজে যেতিয়া গম পাব যে হয় আমাৰ গাঁৱত মিটিং পাতিছিলে ইমান তাৰিখে মিটিং পাতি আমি আবেদন নিবেদন কৰিলোঁ নেক্সট যেতিয়া সেইজন এম এল এ আমাৰ গাঁৱলৈ আহিব তেতিয়া সেই কথাটো ৰাইজে ৰাইজে তেওঁক প্ৰশ্ন কৰিবলৈ সুবিধা পাব দেই সকলো বুঢ়া সকলোৱে গম পাব হা গতিকেলে আমি মিটিং মিটিংখন ফাৰ্ষ্ট টাইম মিটিংখন এৰেঞ্জ কৰিব লাগিব আৰু তেতিয়া সকলোৱে গম পাব

পিটিষন কৰা হৈছে যদি নিদিয়া নেক্সট ইলেকশ্যনত তাৰ আগমূহুৰ্তত আমি তেওঁলোকক জবাব তেওঁলোকৰ পৰা আমি তেওঁলোকক আমি প্ৰশ্ন কৰিবলৈ সুবিধা থাকি যাব বুজি পাইছা নাই সেই কথাটো গতিকেলৈ তুমি সোনকালে এই ব্যৱস্থাটো কৰা দায়িত্ব তোমাক দিছো

সেইটো অঁ তুমি নেতৃত্বটো লৈ তুমি কামটো কৰা মই থাকিম

গতিকে অঁ হ'লে যাম আৰু অলপ পাছত অলপমান ওলাই আহিছোঁ অকণমান ওলাই আহিছোঁ দিনটো বৰ পৰিশ্ৰম কৰিলোঁ হা পৰিশ্ৰম কৰি এতিয়া গা চা ধুই অলপ ফ্ৰেছ হৈ অলপ ওলাই আহিছোঁ কিবা কিনি মাছ চাছ বিচাৰোঁ এই কিবা এটা কিনি লৈ যাওঁ বুলি ওলাই আহিছোঁ

গতিকে তেনেকুৱা কথাটো ন ভালকে মানে সোনকালে কৰা এইটো দেৰি কৰিলে বেয়া হ'ব সময় সময় থাকোঁতে কামটো কৰিলে ভাল হ'ব অঁ কোৱা অঁ সেইটো কাৰণে কৈছোঁ সোনকাল কৰিলে ভাল হ'ব কাৰণ অঁ কাৰণ খেতিপথাৰো আহি আছে দিন গতিকেলে ৰাইজক পটকে একে এক একগোট একেলগে পাবলৈও টান আছে হে গতিকে বিহুৰ ব'হাগ বিহুৰ আগতেই এই চিন্তাটো কৰা তাৰিখ এটা লোৱা আৰু স্থানটো নিৰ্ধাৰণ কৰিবা বোলে নামঘৰতে হওক স্কুলতেই হওক বা মুকলি পথাৰতে হওক হা এইটো হেৰি কৰি অতি সোনকালে এই ব্যৱস্থাটোৰ মিটিংখন পাতি কপিবিলাক আমি দিওঁ তাৰপাছত যদি কোনেও একো নিদিয়ে তাৰপাছত এতিয়া আগন্তক নিৰ্বাচনৰ সময়ত আমাৰ ৰাইজে তেওঁলোকক প্ৰশ্ন কৰিব পাৰিব যে তোমালোকক এনেকে কৰিছিলোঁ তেওঁলোকে জবাব দেহি হ'ব তেওঁলোক বুজি পাইছ নাই কিন্তু সেই ব্যৱস্থাটোহে কৰিব লাগিব এতিয়া তুমি চিন্তা কৰা মই তোমাক সেইমতে মই জনাখিনিয়ে কৈছোঁ আৰু দেই তাৰপাছত তুমি কিবা থাকিলে ক'বা আমি আলোচনা কৰিম নে কি অঁ তুমি ক'ত আছা এতিয়া অঁ

অঁ অঁ অঁ অঁ অঁ মই এতিয়া চাইছোঁ

অঁ অঁ ঠিক আছে ঠিক আছে অলপ পাছত বা হ'ব লগ পাম ঠিক